ল'ৰালিকালৰ স্মৃতি বুলি ক'লেতো বহুত মিঠা ল'ৰালিকালৰ স্মৃতি যাৰ নাই মনত তেওঁলোকৰ মানে জীৱনটোৱে অসাৰুৱা যেন লাগে আমাৰ স্মৃতি বুলি ক'লে শৈশৱৰ স্মৃতি ল'ৰালিকালৰ স্মৃতি এইবোৰে মানে সজীৱ হৈ আছে এতিয়াও মগজুটো সেই সময়ত খেলা ধূলা সেই সময়ত গীত গীত মাত সেই সময়ত ৰং তামোছা সেই সময়ত লোকৰ বাৰীৰ পৰা বস্তু চুৰ কৰা এই কাৰ্যবোৰেই আছিল আমাৰ মনৰ সজীৱ জীপাল ঘটনা কাৰোবাৰ ঘৰৰ পৰা যদি বস্তুপদ চুৰ কৰি নানো কাৰোবাৰ বাৰীৰ পৰা যদি টেঙা এক একপদ চুৰ কৰি নাখাওঁ তেতিয়াহ'লে মানে আমাৰ বছৰটো এনেই যোৱা যেন লাগে নাইবা লোকৰ বাৰীত বস্তু চুৰ কৰি আনি বেলেগৰ বাৰীত থৈ দিওঁ এইবিলাক কাম আছে উৎপতীয়া কামবিলাক মানে এটা শব্দত ক'ব ক'বলৈ গ'লে ল'ৰালিকালৰ স্মৃতিবোৰ হৈছিল উৎপতীয়া ধেমালি যিটো ধেমালিৰ সোৱাদ এতিয়াও মানে কুঁহিয়াৰৰ দৰে চেপি চেপি আমি খাই আছো আৰু সেই সোৱাদেই আমাক কেতিয়াবা মানে অকলশৰীয়া পৰত সজীৱ কৰি ৰাখে সেই সময়ত আমি খেলা ধূলা কৰাবোৰ আছিল একেবাৰে ভাল লাগে খেলা ধূলা কৰিছিলোঁ আমি আমাৰ লগৰ মানু লগৰখিনিৰ লগতেই খেলা ধূলা কৰোঁ তেতিয়া মানে আমি ইপক্ষ সিপক্ষ দুটা পক্ষ হওঁ এনেই যদিও আমি বাৰীৰ বগৰী বা অন্য় অন্য়ান্য় বস্তু একেলগ হৈ খাওঁ কিন্তু খেলা ধূলাত টাইমততো দুপক্ষ হ'বই লাগিব দুপক্ষৰ মাজত যিজন মানে আমাৰ একেবাৰে খেলাত পাকৈত সেইজনক লৈয়ে বেছিকৈ টনা আঁজোৰা সেইজনক লৈ কেনেকৈ মানে তাই চুৰ নকৰাকৈ আমি তাইক বগৰী দিব পাৰোঁ যাতে আমাৰ আমাৰ পক্ষৰ লগত খেলে এইবোৰ মানে সজীৱ এতিয়াও মানে সজীৱ হৈ আছে সেই সময়ত খেলাবোৰ আমাৰ খেলা ধূলা হৈছিল মানে সকলো খেলা স্কুলতে হৈছিল স্কুলৰ খেলপথাৰত আৰু কেতিয়াবা হয় আমাৰ সত্ৰৰ চৌহদত এখন ডাঙৰ পথাৰ আছে তাতে হয় সেই চৌহদত হ'লে আমি গোটেই গাঁওখিনি পাওঁ আৰু স্কুলত হ'লে আমি স্কুলৰখিনি পাওঁ কেতিয়াবা আমাৰ গাঁওৰ সকলোৱে লগ হৈ মানে সত্ৰ চৌহদৰ এখন পথাৰ আছে তাতেই খেলবোৰ পাতে আৰু আমি চবে লগ হৈ যাওঁ আৰু চবেই লগ পাম চবেই একেলগে খেলোঁ সেই খেলবোৰ মানে বৰ ভাল লগা খেল আছিল সেই সময়ত খেল আছিল কি টেকেলি ভঙা টেকেলি ভঙা কুকুৰাৰ যুঁজ এই হাতত পিছফালে হাত বান্ধি মুখত চকলেট লৈ দৌৰা অন্য়ান্য় দৌৰ খেলা আছে কাবাডী খেলাও আছে সেই সময়ত আমি কাবাডী বুলি নকৈছিলোঁ আমি হাউ খেল বুলি কৈছিলোঁ আমাৰ সমাজত আমাৰ এই অঞ্চলত তাৰ মানে কাবাডী খেল বুলি শব্দ এটা নাছিল আমি হাউ বুলি কওঁ সেই হাউ খেলাও খেলিছিলোঁ আৰু তেতিয়াৰ এতিয়া মানে লুকা ভাকু বুলি কয় আমাৰ সময়ত মানে লুকা ভাকু নকৈছিল আমাৰ লোক শ্ৰেণী লোক শ্ৰেণী খেলোঁ বা লুডুও খেলোঁ আৰু এটা খেল আছিল আমাৰ সেই সময়ত লেকচুটি লেকচুটি মানে কি মাটিত অংকন কৰি লওঁ আমি সাতখন খেল সাতোটা দা দবা ডাঙৰ ডাঙৰ কৰি প্ৰথমতে দুটা থাকে তাৰ পিছত মাজত এটা তাৰ পিছত আকৌ দুটা তাৰ পিছত আকৌ তাৰ মানে দুটা থাকে দীঘে পথালিয়ে সেই খেলটো খেলি বেছি ভাল লাগে সেইটো খেলত তাৰ মানে কি আছিল মাটিৰ টেকেলীৰ খোলা দলিয়াই দিব লাগে তাৰ পিছত এখন ঠেং ভাঁজ কৰি এখন ঠেঙেৰে জপিয়াই জপিয়াই গোটেইকেইখন গোটেইকেইখনৰ মাজেৰে আমি গুটিটো পাৰ কৰিব লাগে ভৰিৰে সেই খেলখন আছিল আটাইতকৈ মানে গুৰুত্বপূৰ্ণ খেল সেইটো খেল খেলিও আমাৰ ভাল লগা আছিল আৰু আছে গীত বাজনাবিলাক যেতিয়া আমাৰ সত্ৰ চৌহদত বিভিন্ন ধৰণৰ উৎসৱ হয় তেতিয়া আমি সকলোৱে লগ হৈ যি গীতৰ মাজেৰে আনন্দ কৰোঁ বা বৰগীত নাইবা লোকগীত নাইবা কীৰ্তন পুথি নাইবা নাম ঘোষা এইবোৰ যেতিয়া পদ পুথি বুলি আওৰাও গোটেইবোৰে লগ হৈ তেতিয়া আকৌ এটা প্ৰতিযোগিতামূলকভাৱৰ সৃষ্টি হয় আমাৰ সত্ৰৰ আশে পাশে যিবোৰ উৎসৱ হয় সেই উৎসৱবোৰত আমি অংশগ্ৰহণ কৰোঁ আৰু সেই অংশগ্ৰহণেই হৈছে আমাৰ প্ৰতিভা বিকাশ কৰাৰ এটা চমু উপায় আৰু তাতেই আমি প্ৰতিভা বিকাশ কৰাৰ সুবিধা